হেল্ল' অ' হয় মই বেটিয়নিৰ সৰস্বতী বুক ষ্টলৰ সত্তাধিকাৰ দোলাল বৰুৱাই ক'লোঁ অ' হয় আপুনি এছ বি আই ঋণ বিভাগৰ মাননীয় বৰুৱা বাইদেউ হয়নে হয় হয় অ' মই আপোনালৈ এটা বিশেষ কথাৰ কাৰণে মই ফোন কৰিছোঁ এটা তথ্য আপোনাৰ জানিবৰ কাৰণে অ' মোৰ এখন মানে কিতাপৰ দোকান আছে গতিকে মই ভাবিছোঁ বোলো ব্যৱসায়টো অকণমান বঢ়াম বুলি ভাবিছোঁ গতিকে এতিয়া বৰ্তমান চৰকাৰৰ বিভিন্ন আঁচনি বা বেংকসমূহে ধৰক যথেষ্টখিনি ঋণ প্ৰদান কৰে নিবনুৱা যুৱকসকলক গতিকে আমি নিবনুৱা যুৱক হিচাপে ধৰক কিতাপৰ দোকান এখন খুলি এই ছাত্ৰ ছাত্ৰীসকলে ৰাইজৰ উপকাৰৰ কাৰণে চেষ্টা এটা কৰিছোঁ গতিকে চৰকাৰে বিশেষকৈ মুদ্ৰা লোনো প্ৰদান কৰি আছে গতিকে এই মুদ্ৰা লোনটোনো কেনেকৈ পোৱা যায় এই সম্পৰ্কে আপোনাৰ পৰা মই অকণমান জানিব বিচাৰিছোঁ বা আপোনালোকৰ

মই বেটিয়নিৰ পৰা কৈছোঁ বেটিয়নি সৰস্বতী বুক ষ্টলৰ সত্ৰাধিকাৰ মই দুলাল বৰুৱা হয়

হয় অঁ

অ' ঠিক আছে এতিয়া আপোনালোকে লোনটো দিবৰ কাৰণে ধৰক আপোনালোকৰ কিছু কিছুতো ডকুমেণ্ট লাগিব চাগে বা কথা বতৰা পাতিব লাগিব নহয় জানো বাৰু হয়

হয় হয় হয় হয়

হয় হয় হয় হয় নেকি অ' মানে লোনটো আপোনালোকে যে পাঁচ লাখ বা তিনি লাখ যিয়ে দি আপোনালোকে মানে কিষ্টি কিষ্টিকৈ আপোনালোকে লোনটো প্ৰদান কৰিব অ' ঠিক আছে বাৰু সেইটোত মোৰ বিশেষ অসুবিধা নহ'ব ধৰক বা মই আগৰ মোৰ কোনো লোন নাই ধৰি লওক মই বেংকৰ হয় হয় হয় অ' ঠিক আছে বাইদেউ মই যাম মানে মই অহা কালিলৈ তেতিয়া যাম বেংকলৈ আপোনাক নিশ্চয় বেংক বেংকতে লগ পাম মই যোৱাৰ আপোনাক তাতে ফোন কৰি ল'ম অ' অঁ ঠিক আছে বাইদেউ বহুত ধন্যবাদ দেই বহুত ধন্যবাদ ঠিক আছে